তিনি চাৰি দুহেজাৰ একৈছ আঠ ন দুহেজাৰ বাইছ বাইছ দুই দুহেজাৰ তেইছ এক এক দুহেজাৰ ঊনৈছ আৰু চাৰি সাত দুহেজাৰ চাৰি